ঐ কি খবৰ তোৰ মই আছোঁ এনে কি কৰি আছ' হয় দে মই তোৰ খবৰে ল'বই পৰা নাই তই যে ফোন কৰি থাক' আৰু ভাল লাগিছে বাকী কচোন কেলে ফোন কৰিলি ক'ত যাৱ চিলড্ৰেন পাৰ্কত অঁ চিলড্ৰেন পাৰ্কত যাবি ন এইখন নেকি সোণাৰী গাঁৱৰ যে চিলড্ৰেন পাৰ্কখন ন যাব পৰা যায় এটা কাম কৰ তই কেতিয়া যাম বুলি ভাবিছ অঁ তই কি ল'ৰা ছোৱালীকেইটা লৈ ওলাবি ন তেতিয়াতো ময়ো যাম বাৰু ইহঁতকেইটাকো লৈ যাওঁ এই হেৰি গাড়ী কি ঠিক কৰিছ গাড়ী তই নিজৰখনে ল'বিনে নে বেলেগৰ ল'বি অঁ লগত বেলেগ ষ্টুডেনটকো ল'ব তাৰমানে ন মই ভাবিছোঁ আমাৰ ল'ৰা ছোৱালী দুটা তোৰ ল'ৰাটো তোৰ ল'ৰাটো মোৰ আমাৰ ইয়াৰ ইহঁতৰ অঁ ষ্টুডেণ্টক লৈ যাবি লগত তাৰমানে অঁ আৰু আমাৰ হেৰি যাব নাই আৰু ঘৰৰ পৰিয়াল যাব নিকি কোনোবা ভালেই হৈছে দে তই যাবি কেতিয়া সেইটো কচোন মোক কাইলৈ কিন্তু এটা কাম কৰিবি তই এটা কাম কৰিবি এই ওচৰতে বেছি দেৰি নহয় নহয় অকণ দুটা মান বজাত ওলাবি তই হাঁ তেতিয়া মানে আমি ধুনীয়াকৈ ধৰি ল ভাত পানী খাই কৰি দুপৰীয়াৰ সাজ খাই গৈ দুটাৰ পৰা ইহঁতক ল'লোঁ লৈ পেলাই আমি গুচি গলোঁ তাৰপিছত চাৰে ছয়টা সাতটা মানত আমি ঘৰ পাই যামহি তাত বৰ ধুনীয়াকৈ পাৰ্কখন খুলিছে অ' নতুন নতুনকৈ খুলিছে ন সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল বৰ ভাল পাব ল'ৰা ছোৱালীকেইটা গৈ ভাল পাব হ'ব দে মই আছোঁ মই তোক আগতিয়াকৈ ফোন কৰি দিম পিছত মই অফিচৰ পৰা ওলালে তোক মই ফোন কৰি দিম দে অঁ ঠিক আছে অঁ